আমাৰ মাঘৰ বিহু চাপি আহিছে ওচৰ চাপি আহিছে আমি মাঘৰ বিহুত বিভিন্ন ধৰণৰ ৰন্ধন প্ৰতিযোগিতা আমি প্ৰতিযোগিতা পাতোঁ আমাৰ বিহু যিদিনা উৰুকা হয় উৰুকা ৰাতি আমি ভোজ ভাত খাওঁ ভোজ ভাত খোৱাৰ পিছত আমি সকলো গাঁৱৰ মহিলা মিল হৈ নাঁৱৰ গাঁৱৰ নামঘৰত আমি কোনে কেনেধৰণে বস্তু ৰন্ধন কৰিব ৰন্ধন হয় কাৰ কেনেকুৱা ধৰণৰ সোৱাদ হয় আমি সেইবিলাকৰ কাৰণে এটা ডাঙৰ প্ৰতিযোগিতা পাতোঁ সেই প্ৰতিযোগি প্ৰতিযোগিতাত সকলো মহিলাই তাত অংশগ্ৰহণ কৰে ময়ো তাত অংশগ্ৰহণ কৰোঁ আৰু আমাৰ বিভিন্ন ধৰণৰ ৰন্ধন যেনে মাংস মাঘৰ বিহুত থাকেই আৰু আলু পোৰা মাতিমাহৰ চব্জি বিভিন্ন ধৰণৰ চব্জি আমাৰ থাকে আমি সেইবিলাককে কোনগৰাকী মহিলাই নো কেনেধৰণৰ ছাট ব্যৱহাৰ হেৰি তাত ল'ব পাৰে আমি সেইবিলাকক লৈ পিনি প্ৰতিযোগিতা কৰোঁ আৰু তাৰপাছত আমি মাঘ বিহুৰ পাছত আমি বহাগ বিহুলৈ আমি যাওঁ বহাগ বিহুত আমাৰ বিভিন্ন ধৰণৰ পিঠা পনা আৰু লাড়ু এইবিলাক আমি ব্যৱহাৰ কৰো তাৰোপৰি আমি যেতিয়া আমাৰ বিহু আহে বিহুত আমি মহিলাসকলে গোট খাই হুঁচৰি গাওঁ হুঁচৰি গোৱাৰ পিছত আমাৰ এখন ডাঙৰকৈ বহাগী মেলা হয় বহাগী মেলাত আমাৰ কোনগৰাকী মহিলা কেনেধৰণৰ পিঠা বনাব পাৰে সেই তাক লৈ আমাৰ পুৰস্কাৰো বিতৰণ হয় গতিকে আমি সকলো মহিলাই পিঠা পনা লাড়ু এইবিলাক লৈ পিনি আমি অংশগ্ৰহণ কৰোঁ ময়ো সেই তাত অংশগ্ৰহণ কৰিছোঁ তাত উপকৃত হৈছোঁ কিন্তু বৰ্তমানলৈকে মই কোনো ইউটিউবত বা ভিডিঅ'ত এই বিষয়ে অংশগ্ৰহণ কৰা নাই